মানুহক তিনিমাহ মূৰে মূৰেও বেজি দিয়া খায় আৰু তিনিমাহ মূৰে মূৰে বেজিও দিয়ে ছয়মাহ নমাহলৈকে দিয়ে থাকে বেজী নমাহ হোৱা মাত্ৰকে আৰু দহ মাহ মাতেই নহয় হেৰি চিভিললৈ চিভিলত কি কৰে নেজানো যেতিয়া সন্তান জন্ম হয় আকৌ তেতিয়াও আশাই বেজি হেৰি চব দি থাকে আশাজনী আমাৰ ভাল ইয়াত ক'ৰবাত যদি নেযাওঁ বুলি কয় গৃহস্থই মাতিলে নেযাওঁ বুলি নকওঁ অ' আশা ভাল আশাই আমাক ইমান ধুনীয়া কয় কেঁচুৱা সন্তান এমাহ হোৱা লগে লগে আকৌ হেৰিলে মাতে অংগনবাদীলে তাতো বেজি হেৰি দি চোলা কাপোৰ চোলা কাপোৰ এইবোৰ হৰলিক্স চৰলিক্স সকলো বস্তু দিয়ে মাকৰ কাৰণেও দিয়ে সন্তানৰ কাৰণেও দিয়ে ক'ৰবাত যদি নিদিও নকওঁ থাকিলেও নিজে দি থৈ যায়হি ঘৰত আহি আশাই আশাজনৰ পৰা আশাজনৰ আমাৰ নিৰ্ভৰ ক'ৰবাত যদি আশাই নেযাওঁ বুলি কয় ক'ৰবাত নিদিয়ে আকৌ ধৰেগৈ নহয় মাষ্টৰবোৰে মাষ্টৰবোৰ ধৰে ল'ৰা ছোৱালী যায় কেলে নেযাব সেইকাৰণে আমাৰ সন্তানৰ কাৰণে গৈ থাকে দৰৱ পাতিও দিয়ে তাৰ উপৰি পলিঅ' হেৰি হৰলিক্স কেনেকৈ নানা ধৰণে খোৱা বস্তু দে নেজানো আৰু দেই বৰ ধুনীয়াকৈ দিয়ে পেটি হিচাপে বুঢ়া বুঢ়ীকো দিয়ে খাবলৈ ল'ৰা ছোৱালীকো দিয়ে ছমাহলৈকে দিয়ে থাকে আৰু ছয় বছৰলৈকে ল'ৰা ছোৱালীক আটা মিঠাতেল দালি গোটেই আকৌ এতিয়া মাকক দিয়ে খাবলৈ সন্তান জন্ম হোৱাৰ লগে লগে হৰলিক্স দিব গাখীৰ দিব আৰু নানা ধৰণৰ বস্তু দিয়ে নানা ধৰণে বস্তু দিয়ে আৰু খায়ো ল'ৰা ছোৱালীৰো ভাল হয় আজিকালি ল'ৰাবোৰ কেনেকুৱা হৈছে হুষ্ট পুষ্ট আগতে আছিলে পয়ালগা কিবা লগা আজিকালি ল'ৰা ছোৱালী ভাল ক'ৰবাত যদি এই থাকে আৰু এটা ক'ৰবাত কেনা ধেনা সেইসোপা কি হয় নেজানো আমি এইবােৰ আউ কিয়বোৰ ইমানটো ন ইমান তাত নোৱাৰে নহয় চাব ক'ৰবাত যদি কেনা ধেনা নহ'লে কেনেকে হ'ব কথাটো ওলাব লাগিব নহয় আকৌ তেতিয়াহে আকৌ আশাহে জানিব কিহৰ পৰা কি হৈছে